আমাৰ অঞ্চলত হ্ৰদ নাই যদিও আমাৰ গাঁওখনৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদী মই এজন ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহ হয় পৰ্যটকসকলৰ বাবে জলা জলাশয় বুলি ক'লে নদীত নাও বা বেলেগ বস্তুৰে মাছ ধৰাৰ যিটো প্ৰক্ৰিয়া সেইটো অতীতৰ পৰা চলি আছে পৰ্যটকসকল আমাৰ গাঁওখনত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আহি নদীখনত মাছ মাৰে বিভিন্ন ধৰণৰ মাছ বৰালি চিতল এইবিলাক মাছ ধৰি লৈ যায় নদীখনত বহুত মাছ থাকে যদিও বিভিন্ন ধৰণৰ সমস্যাৰ ফলত নদীখনত দিনক দিনে মাছ কমি আছে নদীখনত দিনক দিনে নতুনকে আৰম্ভ হোৱা কাৰেণ্টৰ শ্বৰ্ট ছিষ্টেম বুলি কয় বেটাৰীৰ সৈতে যিটো মই প্ৰত্যক্ষ সাক্ষী নদীত মাছ মৰা দেখিছোঁ নদীত কাৰেণ্ট বেটাৰীৰ কাৰেণ্ট দি মাছ মাৰে যিটো শ্বৰ্ট বুলি কয় আমাৰ ঘৰুৱা ভাষাত বৈজ্ঞানিক পদ্ধতিটো মই গম নাপাওঁ ত' তাৰ কাৰণে নদীত মাছৰ অভাৱ হৈ আছে এনেকৈ শ্বৰ্ট দি দি যদি মাছ মাৰে মানুহে এটা সময়ত আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা মাছ নাইকিয়া হৈ যাব যিটো হাৰত বৰ্তমান অৱস্থাত শ্বৰ্ট চাৰ্কিটেৰে মাছ মাৰি আছে মাছমৰীয়াসকল আজিৰ পৰা বিশ ত্ৰিশ বছৰ বছৰৰ ভিতৰত চব মাছ শেষ হৈ যাব কাৰণ মাছৰ প্ৰজনন নহ'লে এটা নদীত আৰু কেনেকুৱা মাছ থাকিব নদীত মাছ মাৰিবলৈ অহা মানুহৰ ভিতৰত বহুতো মানুহেই নদীত প্ৰদূষণৰ সৃষ্টি কৰে বিভিন্ন ধৰণৰ আৱৰ্জনা প্লাষ্টিক আদি ফেলি থৈ যায় নদীত খৰস্ৰোতা থাকিলেও নদীখনৰ মাছ মৰাৰ যিটো ছিষ্টেম শ্বৰ্ট চাৰ্কিট যিটো মই নিজেই প্ৰত্যক্ষ সাক্ষী সেইটোৰে আৰম্ভ কৰিলে নদীৰ মাছ এটা সময়ত শেষ হৈ যাব মই বাৰে বাৰে কৈ আছোঁ কিয়নো নদীখন মোৰ ঘৰৰ পৰা দুশ মিটাৰ ওচৰত ত' মই মানুহজন নদীৰ ওচৰতে থাকোঁ দিনটো মই গম পাওঁ নদীটোত কি হৈ আছে কি হোৱা নাই নদীৰ ওচৰত পৰ্যটকসকল আহে নদীৰ এক মনোৰম দৃ্শ্য উপভোগ কৰাৰ কাৰণে যদিও নদীখনত বাঢ়়নী পানী বহুত হয় বাৰিষাৰ সময়ত আৰু বাৰিষাৰ সময়ত বহুত গৰাখহনীয়াৰ সৃষ্টি হয় মোৰ ঘৰৰ পৰা আগতে নদীখন দুই কিলোমিটাৰ দূৰত আছিল এতিয়া নদীখন ঘৰৰ পৰা দুইশ মিটাৰ দূৰতো নহয় একদম ওচৰ চাপি আহিছে নদীখন বহুত খৰস্ৰোতা নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহুতো মানুহ আজি গৰাখহনীয়াৰ কৱলত বানপানীৰ ফলত গৰাখহনীয়াৰ লগতে ভূমিস্খলনৰ সৃষ্টি হয় আমাৰ গাঁওখনৰ নাম বান্দালী আৰু এই বান্দালী গাঁৱৰ নব্বৈ শতাংশ মাটি আজি ব্ৰহ্মপুত্ৰৰ কৱলত যিখিনি গাঁৱৰ নব্বৈ শতাংশ মাটি ভূমিস্খলনৰ বাৰিষাৰ সময়ত ভূমিস্খলন হৈছিল সেইটো সময়তে জাহ গৈছে নদীত আৰু বাৰিষাৰ সময়ত গাঁওখনৰ সকলো ঠাইতে বানপানীৰ সৃষ্টি হয় গ্ৰীষ্মকালত নদীখনৰ পানী শুকাই যায় যদিও নদীৰ পানী শুকাই খৰাং বতৰৰ নিচিনা অৱস্থা কৰে গাঁওখনৰ খৰাং অৱস্থাত নদীখনৰ পানী শুকাই গ'লে খেতি বাতি কৰিবলৈ পানীৰ নাটনি হয় গাঁওখনত পানীৰ নাটনিৰ কাৰণে জলসিঞ্চনৰ তেনেকুৱা ব্যৱস্থা নাই যিহেতু আমাৰ গাঁওখন এখন নদী দাঁতি দাঁতিকাষৰীয়া অঞ্চল সেইকাৰণে আমাৰ গাঁওখন কোনো জলসিঞ্চনৰ ব্যৱস্থা পোৱা নাই আজিলৈকে গাঁওখনৰ বহুতো মানুহ আছে যিবিলাক মানুহে চৰকাৰীভাৱে কিবা আহিলে নিজে লুটি পুতি খায় গাঁওখনৰ মানুহক নিবিলায় তাদে তাৰে ভিতৰত আমাৰ কৃষি কৃষি বিভাগৰ অফিচত কাম কৰা চকীদাৰজন বিশেষকৈ দৃষ্টিমূলক মানুহ তেওঁ যিবিলাক কৃষকৰ কাৰণে বস্তু আহে খৰাং বতৰত হওক বাৰিষাৰ সময়তে হওক নিজে লুটি পুতি খাই নিজৰ ঘৰৰ মানুহকহে দিয়ে গাঁৱৰ মানুহক নিদিয়ে আৰু সি চকীদাৰ হৈ গাঁওখনৰ ইমান ক্ষতি কৰি আছে যদি এক উচ্চপদস্থ বিষয়া হ'লে হয় তেনেহ'লে গাঁওখনৰ অৱস্থা কেনেকুৱা হ'লে হয়